আমাৰ অঞ্চলটি লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ দক্ষিণ অঞ্চলত অৱস্থিত এই অঞ্চলটি বানে গৰকা অঞ্চল বুলি ক'লেও অত্যুক্তি কৰা নহ'ব তথাপিও এই অঞ্চলটিত বছৰটিৰ আৰম্ভণিৰ পৰা শেষলৈকে কৃষকসকলে বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰে ব'হাগ মাহৰ আৰম্ভণিতে শালি খেতিৰ বাবে এই অঞ্চলৰ ৰাইজে কঠীয়া পৰাৰ কাম আৰম্ভ কৰে আৰু সুবিধা অনুসৰি জেঠ মাহৰ পৰা প্ৰায় ভাদ মাহৰ শেষলৈকে সৈতে এই খেতিসমূহত তেওঁলোক নিয়োজিত হৈ থাকে এই ইয়াৰ পৰা উৎপাদন হোৱা ধানেৰে তেওঁলোকৰ বছৰটোৰ যি চাউলৰ প্ৰয়োজন হয় সেয়া যোগাৰ কৰি লয় ইয়াৰ উপৰি এই সময়ত বাৰীত শাক পাচলিৰ যথেষ্ট উভৈনদী হৈ থকা দেখা যায় জিকা ভাতকেৰেলা ধুন্দুলি ভোল কোমোৰা আদি বিভিন্ন ধৰণৰ শাক পাচলিবোৰ নিজৰ বাৰীতেই ৰোপণ কৰি লয় ইয়াৰ পিছতে ভাদ মাহৰ পৰা আহিন মাহৰ ভিতৰত যিবোৰ বাম ঠাই থাকে সেই ঠাইসমূহত মাহজাতীয় শস্য বিশেষকৈ মাটিমাহ মগুমাহ আদিৰ খেতিবোৰ কৰে যিবোৰ অঞ্চলত শালি খেতি কৰিব নোৱাৰিলে বানপানীৰ কাৰণে সেই অঞ্চলসমূহ যদি আহিন মাহত শুকাই যায় আহিনৰ পৰা আৰম্ভ কৰি কাতি মাহৰ শেষলৈকে সেই সময়ছোৱাত সেই ঠাইত সৰিয়হৰ খেতি কৰে ইয়াৰ পিছত আঘোণ মাহ আৰম্ভ হৈ গ'ল আঘোণ মাহৰ সেইসময়তে কাতি মাহৰ পৰা আৰম্ভ কৰি আঘোণ মাহৰ ভিতৰত আলু পিয়াঁজ নহৰু আদি ৰোপণ কৰে তাৰ লগে লগে সেইসময়ত খৰালি হোৱা যিবিলাক শাক পাচলিৰ খেতি সেইবোৰো লগে লগে কৰি যায় মাঘ মাহ পোৱালৈকে সৈতে আলু খান্দিবৰ হয় পিয়াঁজ খান্দিবৰ হয় নহৰু খান্দিবৰ হয় মাঘ মাহৰ শেষলৈ সৰিয়হ তুলিবলৈ হয় গতিকে এই ধৰণৰ খেতিবোৰ কৰে একেবাৰে শস্য কৰিব নোৱাৰিলে আঘোণ মাহতে পথাৰবোৰত হাল বাই যিবোৰ ঠাইত সৰিয়হ কৰাৰো উপযোগী নাছিল সেই ঠাইসমূহত পুনৰ বড়ো ধানৰ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি চলায় এই বড়ো ধানৰ খেতিসমূহ আঘোণ মাহত কঠীয়া পাৰি মাঘ মাহৰ বিহুৰ পিছতে ৰুবলৈ আৰম্ভ কৰে আৰু এই খেতি ব'হাগৰ শেষলৈ দাই চপাব পৰা অৱস্থা হয় যি ঠাইত বড়ো খেতি কৰা নহয় সেই ঠাইত আহু খেতি কৰে তেতিয়া আহু খেতিৰ কাৰণেও ফৰকাল বতৰৰ প্ৰয়োজন বছৰৰ আৰম্ভণিতে কৰা যি শালি খেতি তাৰ কাৰণে বতৰৰ বৰষুণ হোৱা অত্যাধিক পৰিমাণে পানীৰ প্ৰয়োজন হয় আহিন মাহৰ যি বতৰ সেই বতৰৰ যি মাহ শস্যৰ কাৰণে ই এক উপযোগী বতৰ সেইসময়ত বৰষুণৰ পৰিমাণো কমি থাকে আৰু সেইটো এক উপযুক্ত বতৰ হিচাপে বিবেচনা কৰি সেইসময়ত মাহৰ খেতি কৰা হয় আলু খেতিৰ কাৰণে বতৰ বৰষুণ নালাগে ফৰকাল বতৰ লাগে আহু খেতিৰ কাৰণেও ফৰকাল বতৰ লাগে বড়ো খেতি যদিও পানী যথেষ্ট পৰ্যাপ্ত পৰিমাণে বড়ো খেতিত দিব লগা হয় তথাপিতো সেইসময়ত বৰষুণৰ মাত্ৰা কমি থাকে গতিকে কৃত্ৰিমভাৱে পানী দি হ'লেও তেওঁলোকে সেইসময়ত খেতিসমূহ কৰে শাক পাচলি খেতিসমূহৰ ক্ষেত্ৰতো ইয়াতে পানীৰ প্ৰয়োজন খৰালি খুব কম থাকে গতিকে সেই সময়তো ফৰকাল বতৰৰ প্ৰয়োজন গতিকে এনেধৰণে বতৰৰ অৱস্থা চাই আমাৰ অঞ্চলৰ মানুহবোৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি বাতিবোৰ কৰা দেখা যায়